আমি সৰুকালত বাছেৰে যাওঁতে খিৰিকীয়েদি বাহিৰলৈ চাওঁতে এনে যেন লাগে গছবোৰ আমাৰপৰা বহু দূৰলৈ গুচি গুচি গৈছে পিছে সেইটো নহয় আচলতে পাছতহে আমি গম পালোঁ আমাৰ বাছখনহে আগলৈ গৈ থাকে কিন্তু গছ গছনিবোৰ একে ঠাইতেই থাকে তেতিয়া আমাৰ বৰ হাঁহি উঠে